নৃত্যৰ লগত জড়িত বুলি ক'বলৈ গ'লে মোৰ সপোন হিচাপে নাচনী এজনী নাচনী হোৱাৰ হেঁপাহ আছিলে মোৰ বহুত নাচি ধৰি লওক এজনী বিহু নাচি ৰাষ্ট্ৰীয় মঞ্চত নাচিবলৈ তাত মানে কি হয় যোনখিনি নাচনী সিহঁতক লগ পাই নাচিবলৈ গ'লে নতুন এখন মঞ্চ পায় মঞ্চত বহুতো নজনা কথা শিকিব পাৰি ধৰি লওক এতিয়া কিছুমান কথা ধৰক আমি নাজানো নাচিবলৈ এখন মঞ্চত যোৱাৰ পিছত তাত যোনখিনিয়ে আমাক শিকায় বা কয় সেইখিনি ভাল লাগে মনৰ যোনটো উৎসাহ উৎসাহটো আৰু বাঢ়ে ঠিক তেনেদৰে আগতে নাচ বুলি ক'লে এনেকুৱা এটা আছিলে এই নাচিলে কি হ'ব বা নাচিনো কি পাব বা কেনেকুৱা কি কৰিব তেনেকুৱা এটা আহে কিন্তু আজি গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক ধৰি লওক তেনেকৈ মই শিকাই আগুৱাই নিব বিচাৰোঁ তেওঁলোকো এখন যেন মঞ্চত নাচিবগৈ পাৰে গাঁৱতো এনেকুৱা নাচনী আছে বা এনেকুৱা ধৰক যেনেকৈ বিচাৰে তেওঁলোকক নচুৱাব বা শিকাব পাৰোঁ তেনেকুৱা এটা সপোন আছিলে ধৰক নাচিলে কোনো ক্ষতি নহয় বা নিজৰ দেহাটো ভালহে লাগে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱা হয় নিজৰ এটা ব্যায়ামে ধৰকচোন নাচটো এটা ব্যায়ামৰ ব্যায়ামতে পৰিৱৰ্তন হৈ গৈছেগৈ নাচিলে দেহ মন ভাল লাগে মনটো উৎসাহ লাগে নতুন ধৰি লওক বন্ধু বান্ধৱ লগ পালে তাত যিকোনো কথা মত বিনিময় কৰোঁতে ধৰি লওক মনৰ উৎসাহটো বাঢ়িলে যে এইটো পিছত এইটো কৰিব পৰা হ'ব এনেকুৱা কৰিব লাগে বা এনেকুৱা কৰিব পাৰি তেনেকৈ কৰিলে নতুন নতুন মঞ্চ পাই থাকিলে নতুন নতুন আমি প্ৰশ্ন শিকিলোঁ বা তাৰ উত্তৰখিনি আমি জানিলোঁ বিহু বিষয়ে জানিলোঁ এজনী নাচনী হ'বলৈ যোনখিনি প্ৰয়োজন সেইখিনি ধৰি লওক মই নিজে এখন মঞ্চত নাচি আহি গাঁও অঞ্চলত থকা সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকাই মই আগুৱাই নিব বিচাৰোঁ